ফুড অৰ্ডাৰৰ প্ৰাঞ্জল হয়নে মোৰ অডাৰ এটা লাগিছিলে ভাতৰ প্লেট চাৰিখন দিয়া আৰু কণীৰ আমলেট দিয়া চাৰিটা তাৰপৰা আৰু মাংস দিয়া আৰু পানী বটল চাৰিটা দিয়া আমি শিৱসাগৰ গৌৰৱ নগৰ পুন্যআলিৰ মুখত আছোঁ আৰু হাওচ হাওচ নম্বৰ ফিফটি ছিক্স তুমি পঠিয়াই দিয়া দেই হ'ব